হেল্ল' অঁ অঁ কওক এই নেশ্যনেল হিষ্ট্ৰি মিউজিয়ামত কিবা মিটিং এখন আছে আপোনাক তালৈ আপোনাক নিমন্ত্ৰণ কৰিছে নেকি বাৰু অঁ এতিয়া যাম বুলি ভাবিছে নাই হয় নেকি তেতিয়া মোৰতো গাড়ী ঘোৰা নাই এই আপোনাৰ আপোনালোকৰ গাড়ীখন লৈ যাম বুলি ভাবিছোঁ লৈ যাব পাৰিব নেকি মোক অঁ এই মিটিঙলৈ নগ'লেও নহয় অঁ আপুনিতো যোৱাটো চিয়'ৰতো অঁ বাৰু অঁ

ঠিক আছে অঁ মই বহুত দিন দেখাও নাই আপোনাক অঁ অঁ ঠিক আছে